হেল্ল'

অঁ শুনিছোঁ মই বৰপিঠা বনালোঁ তিল পিঠা মিঠৈ লাড়ু তাৰপিছত জলপান তিলৰ লাড়ু তিল পিঠা তিল পিঠা বৰা চাউল তিতাই ল'লোঁ তিতাই লৈ অলপ সময় মানে দুঘণ্টামান তিয়ালোঁ তিয়াই লৈ টুকিলোঁ টুকি কৰি লৈ পেলাই ঢেকীত খুন্দিলোঁ ঢেকীত খুন্দি আনি তাৰ পাছত হেৰি তিলটো ভাজি ল'লোঁ তিল ভাজি লৈ গুড়া কৰিলোঁ গুড়া কৰি লৈ মিঠৈ জালুক দুটামান দিলোঁ দি খুন্দি মিঠৈ দি সানিলোঁ সানি লৈ পেলাই তিল পিঠা বনালোঁ আৰু বৰ পিঠাটো বৰ পিঠাটো এনেকৈ ভাতৰ চাউলৰ খুন্দি আনি লৈ পেলাই পিঠাগুড়ি খুন্দি তাৰপৰা তাত সেয়া মিঠৈ অলপ দিলোঁ আকৌ অকণমান খাৰ দিলোঁ দি লৈ পেলাই পানী আৰু অকণমান নিমখ দিলোঁ দি লৈ পেলাই পানীত গুলিলোঁ এঘণ্টামান মানে পিঠাগুড়িখিনি তিয়াই থৈ দিলোঁ তেনেকৈ তাৰপিছত সেয়া বনাইছোঁ আৰু মিঠৈ লাড়ু বনাওঁতে সেয়া ভাতৰ চাউলৰে মানে পিঠাগুড়ি খুন্দি আনো পিঠাগুড়িখিনি ভাজি লওঁ অলপ ভাজি লৈ তাৰপাছত মিঠৈখিনি মানে পগাই লওঁ পগাই লোৱাৰ পিছত তেতিয়া পিঠাগুড়িখিনি ঢালি লৈ পেলাই অকণমান শুকানৰ নিচিনা হ'ব যে তেতিয়া লাড়ুটো বনাওঁ আৰু তিলৰ লাড়ু এ তিলৰ লাড়ুটো সেই তেনেকৈয়ে মিঠৈ দিয়েই মানে গৰমাই লৈ পেলাই তিলৰ লাড়ুটো সেই তেনেকৈয়ে মানে তিলখিনি মিঠৈত ঢালি দিয়ে গৰম হোৱাৰ পিছত তাৰপাছত সেই ঠাণ্ডা কৰি মানে লাড়ুটো বনাওঁ নাই তিলটো মানে গোটা তিল গোটা তিলেও বনাব পাৰে গুড়া তিলেও বনাব পাৰে

অঁ ঠিক আছে